দাদা আপোনালোকৰ তাৰ পৰা যিটো পেণ্ট লৈছিলোঁ পেণ্টটোৰ কাপোৰটো বেয়া আৰু বহুত দেৰীকে ডেলিভাৰী কৰিছে সেইকাৰণে মই ইমান হেপী হোৱা নাই